মোৰ প্রিয় জলপান চিৰা দৈ গাখীৰ গুৰ আৰু আহাৰ ভাত ঢেকীয়া আলু ভাজি কচু ঔটেঙা জোল

কঠোৰ কঠোৰ প পৰিশ্ৰমত মই পৰিষ্কাৰ পানী বেছিকৈ খাওঁ